আইএফচি ৰেষ্টুৰেণ্ট হয়নে অঁ আপোনালোকৰ ৰেষ্টুৰেণ্টখন খোলা আছেনে অঁ মই মানে চিকেন ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিবলগীয়া আছিল আপোনালোকে কাৱৈমাৰী চলচলিত অৰ্ডাৰটো ডেলীভাৰি কৰিব পাৰিবনে